হয় মোৰ প্ৰিয় খাদ্য বুলি ক'লে অকল এটাই নহয় কেইবাটাও আছে মোৰ প্ৰিয় খাদ্য মই কচ মাছৰ বইল খাই ভাল পাওঁ আৰু গাহৰি মাংসৰ গাহৰি মাংসৰ শুকানকৈ ভাজি কৰি খাই ভাল পাওঁ আৰু মাগুৰ মাছ মাগুৰ মাছ জোল ঔটেঙাৰ লগত জোল কৰি খাই ভাল পাওঁ মই মই এই খাদ্যত মই প্ৰথমতে নিজে ৰান্ধি নিজে বনাই খাই ভাল পাওঁ মই কচ মাছ টেঙা লগত বইল কৰি খাই বেছি ভাল পাওঁ আৰু মাগুৰ মাছ মোৰ প্ৰিয় খাদ্য মই টেঙা ঔটেঙা লগত টেঙা দি মানে জোল কৰি খাই ভাল লাগে